হেল্ল' অঁ মই এই আশা বাইদেউে ক'লোঁ অঁ ভালেই কেনেকুৱা ঘৰতে নেকি মই এতিয়া এই হেৰি লাইনে লাইনে ঘূৰি ফুৰিছোঁ পাই কাইলৈ মই হেৰি আকৌ তোমালোকৰ অংগনবাদী তাত কেম্প এটা দিম বুলি ভাবিছোঁ পাৰিম নেকি বাাৰু

টাইমটো হেৰিটামান বজাত মানুহবিলাক খাই বৈ তোমাৰ নটা দহটাত আজৰি হয়হে সিমান সময়তে দিম বুলি ভাবিছোঁ তুমি হেৰি এইটো তোমালোকৰ সেইডোখৰত যদি মানে এই মানে জিৰ'ৰপৰা পাঁচ ফাইভ মানে আৰু পাঁচ বছৰ বয়সৰ ল'ৰা ছোৱালী আছে যদি তুমি কৈ দিবাচোন পলিঅ' হেৰি আছে আছে ন অঁ তাৰপৰা তুমি অঁ তালৈকে তাতে দিম বুলি ভাবিছোঁ তাৰমানে হেৰি তাতে ভাল হ'ব গোটেইখিনি তাতে তোমালোকৰ তাত আকৌ সুবিধাটো আছে নাই বহা মেলা কৰিবলৈ হ'লে তাৰপৰা আৰু হেৰি কৰিবা এই তোমাৰ হেৰি আকৌ এই প্ৰেগনেঞ্চি মানে ডেলিভাৰী হৈ থকা মানুহ কেইগৰাকী আছে সেইকেইগৰাকীকো খবৰ দি দিবাচোন আহিবলৈ তাৰমানে সিহঁতৰ সেই মানে প্ৰেছাৰ চ্ৰেছাৰবোৰ জুখিব লাগিব আকৌ তোমাৰ আইৰণৰ টেবলেট হেৰি কৰিব লাগিব তেওঁলোকে সেইবোৰ ঠিকমতে খাই আছে নাই সুধিব লাগিব আৰু ল'ৰা ল'ৰা ছোৱালীখিনি কিমান আছে পাঁচ বছৰ বয়সলৈকে তুমি গোটেইখিনি গোটাই থ'বা খালি অঁ দহটামান বজাত অঁ অঁ স্কুলত তোমালোকৰ হেৰি এইটো আৰু তোমাৰ লগত কোন থাকে অঁ থাকে ন অঁ তুমি একদম এইপিনে তোমালোকৰ ঘৰৰ এইডোখৰৰপৰা সেই ৱাটাৰ চাপ্লাইটোৰ ওচৰৰপৰা ঘৰলৈকে সেইখিনি যিমান ল'ৰা ছোৱালী আছে অঁ মই এইপিনৰখিনিক কৈছোঁ বাৰু অঁ তুমি তাত অঁ গোটাই পিনে থৈ দিবা মই তেতিয়া দহটামান বজাত দহটামান বজাৰপৰা তুমি একদম চাৰে নটা বজাত সিহঁতক পোৱাকৈ ক'বা নহ'লে সিহঁতি কি কৰে দহটা বজাত দিলে এঘাৰটা বজাতহে ওলাইহি আহি চাৰে নটা বজাত বুলি কৈ দিবা ঠিক আছে বাৰু অঁ হ'ব